শাৰী পিন্ধি ভালেই লাগে শাৰীখন শাৰী মানে কোমল হ'লে বেছি ভাল লাগে আৰু তাক মানে চবতে পিন্ধিব পাৰি ঠাণ্ডা দিন হওঁক বা গৰম দিন হওঁক আৰু শাৰীবোৰ পোটোককে পিন্ধিব পাৰি আৰু চাদৰ মেখেলা যিমান সময় লয় শাৰী পিন্ধোতে ঠিক তেনেদৰে ইমান সময় নলয়